মোৰ ৰন্ধনশৈলী বনোৱাৰ অভিজ্ঞতা ভালেই যিহেতু মই কিছুমান খাদ্য বনাইয়ো পাইছো তাৰ মাজতে কিছুমান হৈছে পোলাও বিৰিয়ানি চিলি চিকেন চিলি ফিছ ইত্যাদি ত' সেইবোৰ ফালৰ পৰা মোৰ অভিজ্ঞতা ভালেই আৰু সহজ বুলি ক'বলৈ গ'লে আলু পিটিকা আলু অকল বইল কৰিব লাগে তাতে পিঁয়াজ দি দিব লাগে ত' আলু পিটিকা হৈয়ে গ'ল আৰু টান বুলি ক'বলৈ গ'লে পনিৰটো পনিৰটো প্ৰথমে কাটিব লাগে বইল কৰিব লাগে ফ্ৰাই কৰিব লাগে তাৰপিছত আকৌ বনাব লাগে ত' তেনেদৰে চাবলৈ গ'লে অলপ টান ত' বেলেগ বিশেষ একো নাই টান বুলি ক'বলৈ ত' এয়াই আছিলে